অসমীয়া থলুৱা খাদ্যাভ্যাস খাই ভাল পাওঁ ঘৰত বনোৱা সেই খাদ্য বিশেষকৈ ঘৰত বনোৱা খাদ্যবোৰ খাই ভাল পাওঁ আৰু ৰেষ্টুৰেণ্ট বুলি ক'বলৈ গ'লে অসমীয়া গুৱাহাটীৰ আমিনগাঁৱত স্থিত বৰলুইত ৰেষ্টুৰেণ্টখনৰ থলুৱা খাদ্যাভ্যাস খাদ্যাভ্যাস খাই ভাল পাওঁ